মোৰ ৰন্ধনশৈলীত ব্যৱহাৰ হোৱা কিছুমান বিৰল অসাধাৰণ উপাদানখিনি হৈছে যে বিশেষকৈ মোৰ প্ৰেছাৰ কুকাৰ লগতে কেৰাহি হেতা কটাৰী ঘুটানি আৰু ইত্যাদি বহুতো ব্যৱহাৰ হয় বহুতো ব বস্তু ব্যৱহাৰ হয় মোৰ ৰন্ধনশৈলীত যেনেকৈ এতিয়া ভাত বনাবলৈ হ'লে প্ৰেছাৰ কুকাৰটো আমাৰ ব্যৱহাৰ কৰিবলগা হ'বই আপোনাৰ মাংস কিছুমান সিজিবলৈ কাৰণে প্ৰেছাৰ কুকাৰটো লগা হয় হেতা কেৰাহি যিকোনো ক্ষেত্ৰত দালি বনাওক বা ভাজি বনাওক মাংস মাছ আদি সকলোৱে কেৰাহিতে বনাব লাগিব হেতাখনতো ব্যৱহাৰ কৰিবই লাগিব বা আমি এতিয়া শাক পাচলি কাটিব লাগিব পিঁয়াজ আলু কিবা চব্জি বনাবলৈ হ'লে কটাৰীখনতো লাগিবই তেনেতে মানে মোৰ মোৰ ৰন্ধনশৈলীত বহুতো বস্তু প্ৰয়োজন প্ৰয়োজন হয় সেইবাবে মই বহুখিনি বস্তু মোৰ ৰন মোৰ ৰন্ধনশৈলীত থৈছোঁ আৰু যাতে মই ভালকৈ মই বহুত ভাল পাওঁ মই খানা বনাই মই খোৱা বস্তু বনাই মই বহুত ভাল পাওঁ সেইবাবে মই মোৰ ৰন্ধনশৈলীত মই ধুনীয়াকৈ পৰিপাতি কৰি মই ভালদৰে বস্তুবোৰ থওঁ মই আনো মই ক'ৰবাত গ'লে মই ভাল ভাল ধুনীয়া ধুনীয়া বস্তু দেখিলে মই যদি কুকাৰ চুকাৰ ভাল দেখিলে মই লৈ আহোঁ যাতে মই ভালকৈ বনাব পাৰোঁ ভাল হয় খোৱা বোৱাখিনিও ভাল হয় খানাটো ভাল হয় সেইবাবে মানে মই মই ভাল লাগতিয়াল বস্তুখিনি মোৰ যোনখিনি লাগে সেইখিনি মই আনো আৰু মোৰ কাৰণে মোৰ ৰন্ধনশৈলীত চবতকৈ ব্যৱহাৰী হ'ল মোৰ কেৰাহি হেতা লগতে প্ৰেছাৰ কুকাৰটো চবতকৈ চবতকৈ মোৰ কাৰণে প্ৰথমতে সেইটো লাগিবই সেইবাবে মই মোৰ লাগতিয়াল বস্তুখিনি সেইখিনিয়ে ইত্যাদি